হেল্ল' হয় হয় হয় হয় হয় দীপৰ বিলৰ কথা মাছ সেই কি বুলি কয় পলহেদি মাৰোঁ জাকৈ মাৰোঁ চালনী মাৰোঁ তাৰ পৰা ডাঙৰ মাছ পাওঁ বৰালি ৰৌ খলিহনা পুঠি দেই অঁ অঁ মাছ আমি লোকেল মাছে পাওঁ সেই শ'ল শ'ল শিঙি কাৱৈ গৰৈ পুঠি খলিহনা বৰালি ডাঙৰ চাইজৰো উঠে সৰু চাইজৰো উঠে বহুত বিধৰ বহুত ধৰণৰ মাছ উঠে

অঁ মাছ বেছি পালে বিক্ৰীও কৰোঁ বেপ বেপাৰী মাতি বিক্ৰী কৰি দিওঁ বাকী ঘৰত খাওঁ হয় হয় হয় হয় ধন্যবাদ ধন্যবাদ